হয় হয় হয় হয় কওকচোন

অঁ আপুনি কোনখিনিৰপৰা ক'লে হয় হয় হয় হয় হয় হয় নিশ্চয় কোন তাৰিখলৈ অঁ বিছ মাৰ্চত হয় নিশ্চয় নিশ্চয় আমি কভাৰ আমি কভাৰ কৰিম নিশ্চয় আমি চেষ্টা কৰিম হয়

অঁ অঁ ঠিক আছে ঠিক আছে বাৰু হয় আপুনি সময়ৰ সেইখিনি আমাক পিছত জনাই দিব অঁ বৰ্তমান নজনালেও হ'ব অঁ হ'ব হ'ব হ'ব হ'ব হ'ব হ'ব ঠিক আছে বাৰু অঁ অঁ ঠিক আছে ঠিক আছে অঁ ঠি ঠিক আছে ঠিক আছে ধন্য়বাদ